খাদ্যৰ ৰন্ধাৰ ক্ষেত্ৰত পোনপ্ৰথমতে মই স্বাস্থ্যৰ ওপৰত বিশেষকৈ গুৰুত্ব দিম কিন্তু যদি আপোনাৰ ৰুচি ৰুচিটো আপোনাৰ যদি আপুনি ৰান্ধি ভাল পায় তেনেহ'লে সেই ব্যঞ্জনটো সোৱাদ হোৱাটো নিশ্চিত ইয়াতে মই ক'ব বিচাৰোঁ যে আমি সাধাৰণতে প্ৰত্যেকটো ঘৰতে থকা বস্তু এইবিধ হৈছে কচু ঠাৰি কচু আপুনি য'তো আপোনালোকে ঘৰৰ ওচৰে পাঁজৰে যদি বিচাৰিলে কচু ঠাৰি আপুনি পাবই ত' সেই কচু ঠাৰিটো যদি আমি বনাওঁ ধুনীয়াকৈ তাতে অকণমান মচুৰি দাইল দি কিনে বনাওঁ বা মাছ দি কিনে কিবা কৰি বনাওঁ তেনেহ'লে সেই বস্তুটো স্বাস্থ্যকৰো হয় আৰু খাবলৈ বহুত সোৱাদ হয় আৰু সেইটো আমাৰ শৰীৰৰ কাৰণেও বহুত বেছি ভাল হয় কাৰণ তাতে আইৰণ থাকে